মই মানে কি হয় বোৱা কাপোৰ এযোৰ এবাৰ মানে কি হ'ল মানে দিব লাগে এইটো ডেটত কিন্তু মানে ডেট এটাত দিব লাগে আৰু সেইদিনাখন মানে হেৰি আছে